মই অনলাইনত পেন এটা অৰ্ডাৰ দিলোঁ ইমান ফটুৱা বা তোমাৰ মই যিটো ছাইজ দিলোঁ ছাইজ নিমিলে কালাৰ নিমিলে তাৰ মানে কি আহিল মই একোৱে বুজি নাপালোঁ ভাই একদম কৈছোঁ নহয় মূৰ চূৰ গৰম হৈ গৈছে মানে বিশ্ৱাস নোহোৱা হৈ গৈছে অনলাইনৰ ওপৰত